আপুনি যিহেতু ৰান্ধি ভাল পায় বুলি কৈছে আপোনাৰ এনেকুৱা কিবা বিশেষ ৰন্ধন প্ৰণালী আমাক জনাব নেকি যিটো আপুনি খায়ো ভাল পায় আৰু বেলেগক খুৱায়ো ভাল পায় অঁ মই চৰ্চৰিটো বনাই ভাল পাওঁ চৰ্চৰি বনাই ভাল পাওঁ আৰু এই দাইলৰ বৰা বনাই টেঙাইদি বনাই এইটো ভাল পাওঁ চৰ্চৰিটো এনেধৰণে বনোৱা হয় চৰ্চৰিটো কাটি কিনে লৈ প্ৰথমতে সৰিয়হ ভিজাই থব লাগে সৰিয়হ প্ৰথম প্ৰথমতে চৰ্চৰিটো কাটি ল'লোঁ কাটি লৈ সৰিয়হ অকণমান ভিজাই থৈ নহৰু আদা সেইবিলাক বতিব লাগে চৰ্চৰিটো ধুই মেলি পানীৰ পৰা উঠাই লৈ থৈ দিলোঁ কেৰাহীটোত অকণমান তেল দি কিনে চৰ্চৰিখিনি ভাজি লৈ তাৰ পিছত পেষ্টখিনি আদা নহৰু এই সৰিয়হৰ পেষ্টখিনি দি ভাজি লৈ অকণমান অকণমান ৰঙা পৰালৈকে ভাজি থাকিলোঁ ভাজি থাকি ঢাকনী মাৰি থলোঁ ঢাকনী মাৰি থৈ কিনে অকণমান ৰঙচুৱা হোৱাত তাত পানী ঢালি দি পানী ঢালি দি উতলিব দিলোঁ স সোৱাদ অনুযায়ী বাকী মছলাও দিব পাৰে যেনে জিৰা ধনিয়াৰ গুড়ি সেইবিলাক দিব পাৰি সোৱাদ অনুযায়ী তাৰ পিছত এনেকৈ দি কিনে সেইখিনি ঢাকনী মাৰি থৈ দি উতলিব দিয়া হয় উতলিব দিয়াৰ পাছত সিজা গোটেইখিনি সিদ্ধ হ'ব লাগিব ভালদৰে নুমাই থলোঁ তাৰপিছত আৰু এই দাইলৰ বৰাটো এনেকৈ বনোৱা হয় দাইলখিনি আমি তিয়াই থলোঁ দাইলখিনি তিয়াই থৈ কিনে আমি পানীৰ পৰা উঠাই লৈ কিনে ভালদৰে পেষ্ট বনাই তাৰ সেই দাইলখিনিয়ে সব দিব পাৰি আৰু নহৰু পিঁয়াজ জলকীয়া এইবিলাক দি পেষ্ট বনাই লৈ সেইখিনি ধুনীয়াকৈ মালপোৱাৰ দৰে ভাজিব সৰু সৰুকৈ তাত থেকেৰা টেঙা ভিজাই থৈ কিনে থেকেৰা টেঙাটোৰ পানীটো তাত দি অলপ উতলিব দিব লাগিব তাত মছলা নিদিলেও কথা নাই টেঙা যিহেতু এইটো টেঙা ৰেচিপি যিহেতু এইটো মছলা নিদিলেও ভাল লাগে এনেকৈ খাই ভাল লাগে গৰমৰ দিনত এইটো টেঙা ৰেচিপিটো বিৰাট ভাল দাইলৰ বৰা বনাই কিনে